মই নাভাবোঁ যে শিশুসকলৰ ভাল বিকাশৰ বাবে টি ভি আৰু অনলাইনত বিনামূলীয়া শিক্ষামূলক বিষয়বস্তু উপলব্ধ কৰিব লাগে কিয়নো শিশুসকলে কিতাপ এখন পঢ়ি যিমান বিষয়বস্তু আহৰণ কৰিব পাৰিব সি টি ভি বা অনলাইনত সিমানবিলাক বস্তু উ ইমানবিলাক বস্তু পঢ়ি মানে জ্ঞান আহৰণ কৰিব লাগিব জ্ঞান আহৰণ কৰিব পাৰিব বুলি মই নাভাবোঁ টি ভি টি ভিৰ যু টি ভিৰ যোগেদি শিশুসকলৰ টি ভিত মনোৰঞ্জনমূলক আজৰি সময়ত টি ভি চোৱাটো মই প্ৰয়োজন প্ৰয়োজনীয় বুলি ভাবোঁ আৰু বিনামূলীয়া শিক্ষামূলক বিষয়বস্তুৰ ক্ষেত্ৰত ইস্ বিদ্যালয়ত শিক্ষীসকলে ভালদৰে বিষয়বস্তুবিলাক বুজাই দিয়েই তাৰ পাছতো যে বিনামূলীয়া শিক্ষা অনলাইনত দিব লাগিব বুলি মই নাভাবোঁ মই শিক্ষামূলক চেনেল অথবা ৱেবছাইট অনুসৰণ নকৰোঁ